অঁ হেল্ল' অঁ কি কৰিছা অঁ ভালনে অঁ এই আমাৰো হৈছে বামপানী নদীৰ পানী সোমাই গ'ল আমাৰ এই ধানো নষ্ট হ'ল দুপুৰামান মাৰিলে এতিয়া কেনেকৈ আকৌ ৰুম কি কৰিম কি খেতি কৰিম তেনেকৈ ভাবিছোঁ কি হ'ব এতিয়া আকৌ ৰুবলগীয়া হৈছে অঁ এদায় কৰিলোঁ অঁ কঠীয়াও পৰা নাই এতিয়া বৰকঠীয়া নাই নহয় সেইফালে আছে নেকি অঁ অঁ দুটিং মানে দুটিং দুটিং মানৰ কঠীয়া নহ'লে দি দিবা আৰু কি লাগে ল'বা আৰু অঁ অঁ তেতিয়া আগ কৰিছোঁ আৰু আনিম বুলি দেই আশাটো কৰিছোঁ আৰু আনিম বুলি

অঁ অঁ ঠিক আছে তেতিয়াহ'লে হ'ব অঁ অঁ ৰাখিছোঁ তেতিয়াহ'লে